যিমানেই সময় আগবাঢ়িছে আমাৰ সমাজত আধুনিক ভাৱধাৰা চিন্তাধাৰা আগবাঢ়িছে সেই সময়ৰ লগে লগে আমাৰ অসমীয়া ভাষাটোৰ নিশ্চয়কৈ পৰিৱৰ্তন হৈছে আৰু সংস্কৃতিৰ ওপৰতো খুব বেয়া বেছি বেয়া প্ৰভাৱ পৰিছে বিশেষকৈ আজিৰ আজিৰ ল'ৰা ছোৱালীয়ে অসমীয়া ভাষাটো ক'বলৈ টান পায় তাৰ পৰিৱৰ্তে ভঙা ভঙা ইংলিছ আৰু ভঙা ভঙা হিন্দী ব্যৱহাৰ কৰে আৰু আমাৰ ল'ৰা ছোৱালীয়ে কলেজ বা বিশ্ববিদ্যালয়ত পঢ়ি থকা ল'ৰা ছোৱালীয়ে এ বহুতে অসমীয়া ভাষাটো নাজানেই তেওঁলোকে বেছিভাগেই হিন্দী আৰু ইংৰাজী মাধ্যমতে কথা পাতে আৰু যিবোৰ ল'ৰা ছোৱালীয়ে সৰুৰে পৰা ইংৰাজী মাধ্য়মৰ স্কুলত ডাঙৰ দীঘল হৈছে তেওঁলোকেতো অসমীয়া আৰু অসমীয়া কি সেয়াও নাজানে তেওঁলোকে প্ৰত্যেকটো কথা ইংলিছতে কয় আৰু সংস্কৃতি আমাৰ সংস্কৃতিৰ ওপৰতো বিশেষ পৰিৱৰ্তন হৈছে আমি সকলো বস্তু আমি আধুনিকভাৱে কৰিবলৈ বিচাৰিছোঁ বিহুটো আমি বজাৰৰ নিজে বনোৱাৰ পৰিৱৰ্তে বজাৰৰ পৰা কিনি অনা পিঠা পনাৰে পালন কৰোঁ আৰু আমি বিভিন্ন ধৰণৰ আৰু পশ্চিমীয়া দেশসমূহৰ সংস্কৃতিক আঁকোৱালি লৈছোঁ আৰু চিনেমা চিৰিয়েলত দেখুওৱাৰ দৰে সংস্কৃতিবোৰৰ ওপৰত আমি খুব বেছি আকৰ্ষিত হৈছোঁ আৰু এইবোৰ কৰি কিনে আমি আমাৰ নিজৰ সংস্কৃতি আৰু ভাষাটোক পাহৰি গৈছোঁ